হেল্ল' অ'লা মোৰ আপোনালোকৰ তাত কেব এবেলেবল এভেইলেবল হ'ব নেকি মোৰ ফ্লাইট আছিলে ৰাতি দহ তাত মোক পিক আপ কৰিব লাগে ঘৰৰ পৰা মোৰ মাছখোৱাত থাকোঁ হাউছ নাম্বাৰ ফৰটিন এ ৱে এফ ই ৰোড তাৰ পৰা মোক বৰঝাৰলৈকে থ'ব লাগে কিমান কেব এভেইলেভল আছে যদি কিমান পৰিব আৰু মই কিমান সময় আগতে বুক কৰিব লাগিব সেইটো ক'লে ভাল আছিলে আৰু পে'মেণ্টটো কেছত ল'ব নে মই অনলাইন পে' কৰিলেও হ'ব সেইটো জনাই দিব আৰু যদি ড্ৰাইভাৰৰ নাম্বাৰটো পালোঁ হয় তেতিয়া মোৰ কাৰণে সুবিধা হৈ গ'ল হয় সেইখিনি যদি ডিটেইলছ মোক দিব পাৰে তেতিয়া মোৰ সুবিধা হ'ল হয়